মই ৰাতিপুৱা শুই উঠিয়ে বাহি বনবিলাক সোনকালে শুই উঠি বাহী বনবিলাক কৰি মেলি মানুহজনক কামলৈ পঠিয়াওঁ তাৰপাছত ঘৰত মানুহজন মই ল'ৰা এটা আছে আৰু শাহুমা আছে কাম চাম কৰিব পাৰে আৰু তাৰ পৰা মানুহজন কামলে যায় কামলৈ যোৱাৰ পাছতে সোনকালে যায় কামলৈ সাতটা বজাত ঘৰৰ পৰা ওলাই যায় যোৱা পাছত ল'ৰা স্কুললৈ যোৱা পাছতে ভাত চাত বনাই খুৱাই বোৱাই ল'ৰা স্কুললৈ পঠিয়াওঁ তাৰপিছত ল'ৰা স্কুললৈ যোৱাৰ পাছত বিশেষ কাম নাথাকে সেইখিনি সময়তে মই চিলাই বা চিলাই কৰোঁ চিলাই কাম কৰোঁ তাৰপিছত আৰু চুৱেটাৰ টুপি এইবিলাক কথা কাম কৰোঁ সেইখিনি সময়তে কৰোঁ তাৰপিছত আকৌ ল'ৰা স্কুলৰ পৰা অহাৰ পাছত তাক খুৱাই বোৱাই আকৌ কাম বন কৰিয়েই তাৰ পাছৰখিনি কাম আৰু তেনেকৈ কৰোঁ সেইখিনিয়ে কৰি থাকোঁ আৰু ৰাতিপুৱা শুই উঠি শুই উঠি ঘৰ চোতাল সাৰি বাহি বন কাম কাজ কৰি চুৱেটাৰ গোঠা কাম কৰোঁ আৰু চিলাই মেচিনত কাম কৰোঁ চিলাই মেচিন চিলাই মেচিনত সেইটো কাম কৰোঁ ল'ৰা থাকিলে মানে অলপ দিগদাৰ হয় সিহঁতি ইস্ক স্কুলত থকা সময়খিনিত বাহিৰ ঘৰত আহি যেতিয়া পঢ়ি থাকে সেইখিনি সময়ত সময়তে ল'ৰাও পঢ়ি থাকে মোৰো চিলাই কাম গোঠা কামখিনি কৰি থাকোঁ মানুহজনে ৰাতি আহে ৰাতি আকৌ ভাত চাত বনাই কৰি ৰাতি কৰোঁ তেনেকৈ আৰু মেখেলা ব্লাউজ চাদৰৰ পতি লগোৱা দহি গঠা সেইবিলাক কাম কৰোঁ

চিলাই কাম কৰিবলৈ কাটিং মই ঘৰত থাকোঁতে কাটিং শিকা তেতিয়াই পায়ে জানো পাৰোঁ চিলাই কাম কৰিব এম্ব্ৰদাৰী এইবিলাকো হাতে এম্ব্ৰইডাৰী কৰা এইবিলাক কাম কৰোঁ তাৰ পৰা দিনটো সেই আজৰি সময়খিনিতে আৰু দিন হওক ৰাতি হওক বা কাম বন কৰি ৰাতি খাই বৈ আজৰি হ'লো তাৰপাছত এঘণ্টামান বা আধা ঘণ্টামান তেনেকেই কাম কৰোঁ কাম কৰো হেৰি কৰি পুৱা ঘৰত সময়খিনিতে সেইবিলাক কাম কৰোঁ তাৰ পৰা চিলাই কামো কৰিবলৈ বৰ আমনিদায়ক নালাগে ইমান হেৰি আৰু বহি থাকিব লাগে আৰু তললৈ মূখ কৰি পেলাই এনেকৈ কৰি থাকিব লাগে চিলাও তাৰপৰা টুপি চুপি এইবিলাক কথা হয় ঊলৰ ফলা ঊলৰ ফলা ঊলৰ এনেকৈ টুপি তাৰপিছত মোজা এইবিলাক গথা হয় গাঠোঁ মই এতিয়া ঠাণ্ডা দিনত মই ল'ৰাই সেইবিলাকেই ঘৰত ঘৰ গাঁঠি দিয়া সেইবিলাকেই হেৰি কৰি থাকোঁ আৰু তাৰপৰা ঊলৰ সেইবিলাক কথা হয় চিলাই মেচিনত সেইবিলাক কোৱা হয় দিনটো সেনেকেই সময় পাওঁ ডেইলি একেখিনি কামেই আৰু সদায় ৰাতিপুৱা শুই উঠাৰ পৰা কাম বন কৰি আজৰি হোৱা পিছতে আজৰি হোৱাৰ পিছতে সেইবিলাক চিলাই কাম বা গঠা কাম ওলায় গঠা কামখিনি কৰিব পাৰি কৰোঁ সেইবিলাক কৰিয়ে চলি আছোঁ আৰু মানে চলি আছোঁ মানে কি আৰু নিজৰ লাগতিয়ালে দুই এটা বস্তু আনিব পাৰোঁ সেইবিলাক কাম কৰি তাৰ পৰা দহি গঠা কাম চিলাই মেচিনৰ এইবিলাক কাম কৰা হয় তাৰ পৰা আজৰি সময়খিনিত ল'ৰা স্কুলৰ পৰা অহাৰ পাছত আকৌ তাক খোৱাই বোৱাই সেইখিনি সময়তে হেৰি কৰা হয় গোঠা হয় তাৰ পৰা হেৰি শুই উঠি কাম বন কৰি আজৰি সময়খিনিতে কৰোঁ সেইখিনি দুপৰীয়া গধূলি ৰাতি সেইবিলাক কাম কৰা হয় তাৰপিছত ডেই ডেইলি ৰুটিন বুলি নহয় আৰু ডেইলি ৰুটিন বুলি নহয় নহয় আৰু তেনেকৈ সময় পালে কৰা হয় তাৰ পৰা ডেইলি ৰুটিনত মানে কাম বন কৰি আজৰি হয় আৰু যিখিনি সময় পাওঁ সেইখিনি সময়তে কৰিবলৈ চেষ্টা কৰোঁ তাৰপৰা আৰু হ হেৰি কাটিং ব্লাউজৰ ব্লাউজ মেখেলা চাদৰ এইবিলাক চিলাওঁ চিলাওঁ তাৰ পৰা আকৌ চাদৰৰ দহি গঠা দহি গঠা কামটো ভালেই পাওঁ সোনকালে হয় এদিনত তেনেকৈ দুখন তিনিখন চাদৰ গাঠিব পাৰোঁ আজৰি সময়খিনিত ভালেই এইবিলাক কাম কৰি আছোঁ আৰু কোৱা আৰু তেনেকেই চলি আছোঁ তাৰ পৰা আজৰি সময়খিনিতে তেনেকৈ কৰি থাকোঁ তাৰ পৰা মই চিলাই কাম ভৰি চিলাই মেচিনত মেচিনতো বিভিন্ন ধৰণৰ এইবোৰ চিলাই কৰিব পাৰি আৰু ৰুমাল ৰুমাল ৰুমালতো এম্ব্ৰইডাৰী কৰিব পাৰি গাৰু বালিচ গাৰু কভাৰ তাৰপিছত বেডশ্বীট আদিত সেইবোৰতো হেৰি কৰিব পাৰি সেইবিলাকতো এম্ব্ৰইডাৰী কৰিব পাৰি তাৰপিছত সদায় একেখিনি আৰু এইবিলাকে কৰি থাকিব থাকোঁ আৰু তাৰপিছত দহি চহি দহি গঠা মণি দহি মণি লগাই এনেকৈ দহি গাঠিব পাৰি তাৰপিছত তাৰপৰা আকৌ মেখেলাটো চিলোৱা কাম ব্লাউজ মেখেলা সেইবিলাক ঘৰৰ নিজে পিন্ধা ওচৰ পাঁজৰ মানুহকো সেইবোৰ ওচৰ পাঁজৰ মানুহো আহে মোৰ ওচৰত চিলাবলৈ মই তেওঁলোকৰ ওজৰ পাজৰ মানুহবিলাককো চিলাই মেলি চিলাই মেলি দিওঁ আৰু তাৰপিছত আকৌ বিয়া চিয়া হ'লে মানে আৰু এইবিলাক গাৰু কভাৰ সেইবিলাক কট এম্বডাৰী তাৰপিছত আকৌ এতিয়া ঠাণ্ডা দিনত ঊলৰ চুৱেটাৰ হাফ চুৱেটাৰ তাৰপিছত ঊলৰ চুৱেটাৰ আৰু ঊলৰ চুৱেটাৰ আৰু মোজা এইবিলাক গাঁঠো সেইবিলাক গাঁঠি মেলি সেই ওচৰ ল'ৰা ছোৱালীবোৰকো দিওঁ মানে মাকহঁতে আৰু সেই গাঁঠিবলৈ কয় আৰু সেইবিলাকক তাহাঁতকো এনেকৈ গাঁঠি মেলি দিওঁ পইচা লওঁ লওঁ সেনেকৈ নিজৰ লাগতিয়াল বস্তু আনিবলৈ হয় আৰু সেয়ে তেনেকুৱাই ৰাতিপুৱা পাৰা শুই উঠা কামখিনি কৰি মেলিচোন আজৰিয়ে হওঁ তাৰপাছত ল'ৰা স্কুললৈ যোৱাৰ পিছত ইমান তেতিয়া বিশেষ কাম নাথাকে ঘৰত থকা সেইখিনি সময়তে আৰু বেছি ইমান ল'ৰা দুটা বজাত স্কুলৰ পৰা আহে দুটা বজালৈকে মই দছটা এঘাৰটা দছটা চাৰে দহটামান বজাত খাই বৈ আছোঁ বাকীখিনি সময় পাওঁ সেইখিনি সময়তে চিলাওঁ সেইখিনি সময়তে চিলোৱা কাম আৰু হেৰি গোঠা কামখিনি কৰোঁ গোঠা কামখিনি প্ৰায় দিনতে কৰোঁ চিলাই চিলোৱা চিলাই কামখিনি বিশেষকৈ ৰাতি সময় পাওঁ তেতিয়া কৰোঁ ৰাতি ইমান গোঠা কামখিনি কৰি পেলাই অলপ হেৰি হয় অঁ সেইকাৰণে চিলাই মেচিনৰ মেচিনৰ কামখিনি মেচিনৰ কামখিনি ৰাতি আৰু গোঠা কামটো দিনত তেনেকৈ তেনেকৈ বাচি লৈছোঁ তেনেকেই কৰোঁ আৰু তাৰ পৰা আৰু তাৰপৰা ঘৰত হাঁহ কুকুৰা এইবিলাকো আছে সেইবিলাকো চোৱা চিতা কৰিব লাগে চোৱা চিতা কৰোঁ হাঁহ কুকুৰা ছাগলী আছে গৰু আছে সেইবিলাক ফুলৰ বস্তু মোবাইল কভাৰ তেনেকৈ মোবাইল কভাৰো অৰ্ডাৰ দিয়ে মানে ওচৰৰ মানুহবোৰে মোবাইল কভাৰো বনাই বিকিছোঁ পৰা চাদৰ দহি মেখেলাত মেখেলা তাৰপিছত আকৌ স্কাৰ্ট স্কুলীয়া স্কুলৰ ল'ৰা ছোৱালী ছোৱালীবিলৰ স্কাৰ্ট চিলাওঁ স্কাৰ্ট তাৰ পৰা পেণ্ট তেনেকৈ চিলাওঁ এইবিলাক তাৰ পৰা তাৰ পৰা সেই দিনৰ দিনৰ সেই সমূহখিনিতে আৰু এইবিলাক যিটো মন যায় সেইটোকে ক সেই চিলাই কাম কৰিবলৈ মন গ'লে চিলাই কৰোঁ গোঠা কাম কৰিবলৈৈ মন গ'লে গোঠা যিটোকে পাওঁ সেইটোকে কৰোঁ আৰু